হয় আমাৰ সমাজখনে মহিলা ব্যৱসায়ীসকলক সদায় ভাল চকুৰে চাই আহিছে সদায় উৎসাহ দি আহিছে আৰু আমাৰ সমাজখনৰ যিখিনি শিক্ষিত মানুহ আছে এই শিক্ষিত মানুহখিনিয়ে সদায় মহিলাসকলক ব্যৱসায় ক্ষেত্ৰখনত সদায় আগবাঢ়ি যাবলৈ সদায় আপোনাৰ সাহস বুদ্ধি প্ৰেৰণা এইবিলাক দি আহিছে থাকি গ'ল আজিৰ যুগৰ আজিৰ সমাজৰ মহিলাসকলক নিজৰ নিজৰ ঘৰখনেও আগবাঢ়ি যোৱাটোৱে বিচাৰে আৰু মহিলাসকলেও মহিলা বা ছোৱালীসকলেও ঘৰখনৰ উন্নতিৰ কাৰণে যিকোনো ধৰণৰ সৰু সুৰা ব্যৱসায়বিলাক কৰিবলৈ আগবাঢ়ি আহিছে আৰু এই সৰু সৰু ব্যৱসায়বিলাক কৰিবলৈ যাওঁতেই তেখেতলোকে কিছু কিছু মহিলাই বহুত ডাঙৰ ডাঙৰ ব্যৱসায়ো গঢ়ি তুলিব পাৰিছে আৰু এনেকুৱা ধৰণৰ ব্যৱসায়বোৰে তে এই মহিলাসকলক এসময়ত নি সমাজত নিজকে স্থাপন কৰিব পৰাকৈ নিজকৈ এটা ভাল সংস্থাপন দিব পৰাকৈ নিজৰ লগতে আনকো সংস্থাপন দিব পৰাকৈ এটা উন্নতিৰ বাট দেখাই দিছে আৰু এই ক্ষেত্ৰত মহিলাসকলক সদায় চৰকাৰখনেও সহায় কৰি আহিছে যেনে আত্মসহায়ক গোটবিলাকত যিকোনো ধৰণৰ লোনবিলাক দি প্ৰশিক্ষণবিলাক দি এই প্ৰশিক্ষণবিলাকত মহিলাসকলেও খুব ধুনীয়াকৈ প্ৰশিক্ষণসমূহ লৈ পেলাই নিজাববীয়াকৈ এই সৰু সুৰা সৰু ডাঙৰ এনেকুৱা ব্যৱসায়বিলাক আৰম্ভ কৰি আহিছে আৰু এই ব্যৱসায়বিলাকত তেখেতলোকে প্ৰদৰ্শনীৰ পৰা আদি কৰি এনেকুৱা ধৰণৰ ভিন্ন ধৰণৰ ঠাইসমূহত অংশগ্ৰহণ কৰিব পাৰিছে নিজৰ ঠাইখনৰ লগতে নিজৰ সমাজখনৰ লগতে নিজৰ ৰাজ্যখনকো তেখেতলোকে জিলিকাই তুলিব পাৰিছে আজিৰ যুগৰ মহিলাসকলে আৰু এই ক্ষেত্ৰত সদায় শিক্ষিত মানুহখিনিৰ শিক্ষিত মানুহখিনিৰ সমাজৰ শিক্ষিত সমাজৰ মানুহখিনি সদায় মহিলা ব্যৱসায়সকলক আগবঢ়াই নিয়াত অশেষ অৰিহণা আছে আৰু এই ক্ষেত্ৰত কেতিয়াবা বৈষম্য বুলি ক'লে এনেকুৱা ক্ষেত্ৰত মহিলা ব্যৱসায়ীসকলৰ বৈষম বৈষম্যৰো চকুত পৰে যেনে তেখেতলোকে কিছুসংখ্যক ব্যক্তি বা যি কিছুসংখ্যক মানুহে মহিলাসকলক যিকোনো কামত প্ৰেৰণা যোগাব চেষ্টা নকৰে বা কিবা এটা ব্যৱসায়টোত উৎসাহ দিয়াতকৈ তেখেতলোকক ভাঙি পেলাবলৈহে চেষ্টা কৰে যাতে ব্যৱসায়টোত তেখেতলোকে আৰু আগ নেবাঢ়ক তেনেকুৱা ধৰণৰ আৰু সেই মানুহ সেই শ্ৰেণীৰ মানুহখিনিয়ে মহিলাসকলক মহিলাসকলক ব্যৱসায় ক্ষেত্ৰত যে আগবাঢ়িব পাৰে মহিলা এই বস্তুটো তেখেতলোকে মানি ল'ব নোখোজে তো এনেকুৱা ধৰণৰ মানুহখিনিৰ পৰাই আমাৰ মহিলা ব্যৱসায়ীসকল ক'ৰবাত নহয় ক'ৰবাত পিছ পৰিবলগীয়া হয় হ'লেও আমাৰ আজিৰ সমাজৰ মহিলাসকল বহুত বেছি সাহসী আৰু ধৈৰ্যশীল আৰু কৰ্ম সংস্থাপন উলিয়াই ল'বা ল'ব পৰা এগৰাকী এগৰাকী মহিলা স্বনিৰ্ভৰশীল হ'ব খোজে তেখেতলোক সেইকাৰণে আজিৰ যুগৰ মহিলাসকলে আজিৰ সমাজৰ মহিলাসকলে যিকোনো ধৰণৰ বৈষম্য চকুত চকুত বৈষম্যলৈ নাচাই পেলাই নিজৰ নিজৰ কৰ্মৰ ওপৰত নিজৰ সাহসৰ ওপৰত সদায় লক্ষ্য ৰাখি আহিছে আৰু তেনেকৈয়ে তেখেতলোকে এটা ভাল পৰ্যায়লৈ নিজকে আগবঢ়াই নিছে আৰু আজিৰ যুগৰ আজিৰ সমাজৰ মহিলা ব্যৱসায়ীসকলে নিজৰ লগতে বিশেষকৈ নিজৰ নিজৰ ঠাইৰ যিখিনি আৰু মহিলা আছে সেই মহিলাসকলকো লগত আগবঢ়াই নিব পৰাকৈ কৰ্ম সংস্থাপনবিলাক কৰিব পাৰিছে থাকি গ'ল আজিৰ যুগৰ ব্যৱসায় বুলি ক'লে বহুত ধৰণৰ ব্যৱসায়ো তেখেতলোকে কৰিছে আৰু এই ব্যৱসায়বোৰে গৈ এসময়ত কিছুমান এনেকুৱা এনেকুৱা ব্যৱসায় আছে যে য'ত এইবিলাক গৈ ৰাজ্যৰ লগতে বিদেশ পৰ্যন্তও পাইছেগৈ তো এই ক্ষেত্ৰত ভাবো বৈষম্যই কেতিয়াও আমাৰ আজি সমাজৰ মহিলাসকলক তল পেলাব পৰা নাই পিচ পেলাব পৰা নাই কি আজিৰ সমাজৰ মানুহ মহিলাসকল সঁচাই বহুত সাহসী আৰু স্বনিৰ্ভৰশীল সেই শিক্ষিত লগতে সেইকাৰণে তেখেতলোকে নিজকে সংস্থাপন দিব পাৰিছে আগবঢ়াই নিব পাৰিছে সমাজখনৰ লগতে নিজৰ ঘৰখনৰ লগতে নিজকে তেখেতলোকে আগবঢ়াই নিব পাৰিছ এই ক্ষেত্ৰত যদি আমি চাওঁ ছোৱালীয়ে হওক বা মহিলাই হওক তেখেতলোকক নিজৰ পৰিয়ালবৰ্গয়ো খুব সহায় কৰি আহিছে বা তেনেকে ধৰণেকে সেইকাৰণে আজি সমাজৰ মহিলাসক মহিলাসকল খুব ভাল উদ্যোগিক মহিলা হিচাপে পৰিচয় পাইছে আৰু ভাবোঁ মই ভাবোঁ এয়া খুব ভাল কথা আৰু আমাৰ মহিলাসকলে এনেকৈয়ে আগলৈ আগবাঢ়ি যাব কেতিয়াও পিছ নপৰে আৰু ব্যৱসায় ক্ষেত্ৰখনত বেলেগ ব্যক্তিতকৈ আমাৰ মহিলাসকল সদায় দুপত দোপে আগবাঢ়ি যাব বুলি মই ভাবোঁ